আচলতে গান মোৰ প্ৰাণত আছে গান গাই মই সৰুৰে পৰাই ভাল পাওঁ আৰু মই যদি ক'বলৈ যাওঁ যে মই গান প্ৰথমতে গাঁৱত শিকিছিলোঁ নে গাঁৱৰ বাহিৰলৈ গৈ শিকিছিলোঁ তেনেকুৱাত মোৰ উত্তৰটো হ'ব যে গান মই প্ৰথমতে গাঁৱতেই শিকিছিলোঁ গাঁৱৰ পৰা আৰম্ভণি হৈছিল গাঁৱত মোৰ এজন শিক্ষক আছিল তেওঁ মোক ভালদৰে শিকাইছিল বেছিক্সখিনি যে কেনেধৰণে গান শিকিবলৈ হ'লে আৰম্ভণিতে কি শিকিব লাগে স্বৰগমৰ পৰা আদি কৰি সকলো ধৰণৰ গানতেই তেওঁ মোক পাৰ্গত কৰি তুলিছিল আৰু বিভিন্ন ধৰণৰ গান তেওঁ মোক শিকাইছিল ক'ত কেনেধৰণে পৰিৱেশন কৰিব লাগে সুৰ তালবিলাক তেওঁ ভালদৰেই শিকাইছিল গতিকে মই গান গাঁৱতেই প্ৰথমতে গাইছিলোঁ শিকিছিলোঁ